কেবখন ইমান সময় ধৰি কিয় আহি পোৱাহি নাই ফোন এটাকে কৰি লওঁ হেল্ল' হয় কেব ড্ৰাইভাৰ হয়নে মই আপোনাক আগতীয়াকৈ বুক কৰি ৰাখিছিলোঁ দহ বজাত কেবখন আপুনি এতিয়াও আহি নাপালেহি যে এতিয়াতো দহ বাজি পঞ্চল্লিছ মিনিট হৈ গ'ল আপুনি ইমান সময় ধৰি কেবখন অনা নাই যে মইতো ৰৈ আছোঁ বাহিৰত কেবখনৰ অপেক্ষাত আপোনালোকে গ্ৰাহকক এনেকৈ সমস্যাত কিয় পেলাই বাৰু মোৰ এখন মিমাৰ ডাঙৰ মিটিং আছিলে মই মিটিংখনত উপস্থিত থাকিব লাগিছিল এতিয়াতো মোৰ দেৰিয়েই হৈ গৈছে বহুত মোৰ মিটিংখনত উপস্থিত নাথাকিলে বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব আপুনি গম পায়নে বাৰু আপোনালোকৰ এই গাফিলতিৰ বাবে বহুত মানুহ কিমান সমস্যাত ভুগিব আপুনি গম পাইনে আপোনাৰ লোকৰ কেববিলাকক আশা কৰি সকলো গ্ৰাহক ৰৈ থাকে আৰু আপোনালোকে এই গাফিলতি কৰে সময় দিব নোৱাৰিলে আপোনালকে কেব ৰাখিবই নালাগে যদি এই সঠিক সময়ত উপস্থিত হ'ব নোৱাৰে এতিয়াতো মোৰ বহুত দেৰি হৈ গ'ল পঞ্চল্লিছ মিনিট দেৰি আপোনালোকৰ মই বুক কৰিছিলোঁ দহ বজাত এতিয়া দহ বাজি পঞ্চল্লিছ মিনিট হৈ গ'ল আপোনালোক এতিয়াও আহি পোৱাহি নাই আপোনালোকৰ এই ভুলবোৰ শুধৰাই লওক নহ'লে কেতিয়াবা আপোনালোক বিপদত পৰিব